হেল্ল' অঁ ভাল ভাল কোনে ক'লে অঁ ভাল আপোনাৰ খোৱা বোৱা কৰিলে মই দোকানত মানে দোকানত লৈ যাম এতিয়া মানে এতিয়া খেতিত আছো

অঁ হয় হয় পাই যাব কিবা আছেনে কি ঘৰত হয় নেকি কি দিয়া বিয়া নে তুলনি বিয়া হয় নেকি বাৰু পাই যাব পাই যাব পাই যাব অঁ ৰেট এতিয়া আপোনাক কি কি লাগে বাৰু অৰ্দাৰটো কেতিয়ালৈ আছে তাৰ মানে কোন দিনাখন মঙ্গলবাৰে বুধবাৰে ন অঁ মঙ্গলবাৰে বুধবাৰে হয় যাব বাৰু কিমানমান সময়ত লাগিছিলে আপোনাক কিমানমান সময়ত পেলাই দিলে হ'ব তাৰ মানে আপোনালোকৰ বুধবাৰে বিয়া কৈছিলে মই মঙ্গলবাৰে পেলাব লাগিব হয় নাই অঁ মঙ্গলবাৰে কিমান এনেই আপোনাৰ হেৰি আপোনাৰ পিছবেলা সময়ত পঠিয়াই দিলে হৈ যাব অঁ অঁ এতিয়া এতিয়া কি কি লাগিব বাৰু আপোনাক এতিয়া সেইটো বন্ধাকবি চলি ৰ'ব দেই এক মিনিট মই হেৰি আপোনাৰ হেৰিখন লিখি লৈছোঁ কি কয় অঁ বন্ধাকবিটো এনেই মই এতিয়া আপোনাৰ হেৰি কি কয় হোলচেল ৰেটত আপোনাৰ ত্ৰিছ টকাকৈ দি আছো আকৌ এইফালে খুচুৰা কেনে আপোনাৰ চল্লিছ টকা হয় মই আপোনাক চিনাকি কাৰণে কিবা এটা চাই দিম বাৰু হেৰি আপুনি চিন্তা কৰিব নালাগে অঁ অঁ এতিয়া বন্ধাকবি আপোনাৰ ত্ৰিছ টকাকৈহে হ'ব বাৰু মই কিবা এটা চাই দিম

বন্ধাকবি পঞ্চাছ কেজি বিলাহী আপোনাৰ এনেই জেনেৰেলি আপোনাৰ হেৰি খুচুৰা আশী টকা চলি আছে আৰু আপোনাৰ হোলচেলত আমি ষাঠিকৈ দি আছো বেপাৰীক বাৰু কি কয় মই কিবা এটা চাই দিম তাত হ'ব হ'ব মই চাই দিম আপোনাক কিবা এটা আৰু তাতকৈ এই বিয়া কথা গম পাই আছো বাৰু আমিও অসমীয়া মানুহে দিয়ক এতিয়া বিলাহী কিমান লিখিম অঁ ডাংবদী ডাংবদী ৰেটটো অকণমান বেছি হৈ আছে দেই এইকেইদিন আপোনাৰ পাইকাৰী ৰেটতত আপুনিতো সিমান সত্তৰ টকামানকৈ ভৰি যাব এই এইটো আৰু এতিয়া গম পায় ন বেলেগৰপৰা অহা আমিও কিবা এটা পাব লাগিব এতিয়া খুচুৰাটো আপোনাৰ এশ টকামানকৈ বিক্ৰী হৈ আছে সত্তৰ টকাকৈ পাৰকাৰী আমি দিওঁ আৰু মানে চাইচিতি আৰু অঁ তাৰ পিছত হেৰি ভেন্দি এই ভেন্দি অঁ এই ভেন্দি ফ্ৰাইডকৈ আপুনি পটল লৈ লওক ভেন্দিটো দাম হৈছে এতিয়া আপোনাৰ এশ বিছ টকানকৈ হ'ব পটলটো অকণমান সস্তা হ'ব এই দাম এশ বিছ টকা হৈ আছে আপোনাৰ পাৰকাৰীয়ে এইটো খুচুৰাটো আৰু নক'বই আমিয়ে কম কম আনিছোঁ মাল আৰু হেৰি নহয় পটলটো ল'ব পাৰে আপুনি অঁ পটলটো ল'ব অঁ ভেন্দিতো বাৰু নালাগে এতিয়া আপোনাৰ বন্ধাকবি হ'ল আকৌ অঁ পটলটো বাৰু লিখি দিম বাৰু পটলটো কিমানমান পঠিয়াম পটলটো ৰেটটো আপোনাৰ অঁ ফ্ৰাই হ'ব গম পাইছোঁ বাৰু হেৰি এইটো কি কয়

চল্লিছ কেজিমান ন এতিয়া অঁ এতিয়া এইটো ষাঠি টকাকৈ ধৰি দিম এতিয়া আপোনাৰ বন্ধাকবি হৈ গ'ল বিলাহী হৈ গ'ল ডাংবদী হৈ গ'ল তাৰ পিছত আপোনাৰ এতিয়া পটলটো হৈ গ'ল হেৰি গাজৰ নালাগিব নেকি আপোনাক গাজৰ কিমানমান ধৰিম অঁ আপুনি আঠ দহ কেজি কৰি দিব পাৰে

হ'বগৈ লাগে তোৰ তাৰ মানে চালাদ নিচিনাই বনাব আপুনি এই বন্ধাকবি দেখোন আপুনি পঞ্চাছ কেজি লিখালেই এতিয়া আপুনি হেৰিটো কি কয় দহ কেজি মানে হৈ যাবগৈ নহয় বন্ধাকবি ইমানটো নিদিয়ে আপুনি চালাদত ধৰক অলপ অলপ দিয়া বস্তু কি কয় অঁ সেইটো হেৰি ষাঠি টকামানকৈ হৈ যাব গাজৰটো আপোনাৰ কিলো অঁ জলকীয়া কিমান লিখিম আপোনাৰ অঁ

দুই কেজিয়ে আপোনাৰ কম হ'ব নহয়

পাঁচ কেজিমান ধৰি দিয়ক পাঁচ কেজিমান লিখি দিওঁ

অঁ আশী টকাকৈ হ'ব আপোনাক কিলো

অঁ আশী টকাকৈ হ'ব পাঁচ কেজি লিখি দিওঁ

অঁ আপোনাৰ এতিয়া হেৰি বন্ধাকবি হ'ল পঞ্চাছ কেজি তাৰ পিছত আকৌ আপোনাৰ ডাংবদী হ'ল তাৰ পিছত অঁ বিলাহী হ'ল তাৰ পাছত গাজৰ হ'ল জলকীয়া হ'ল

ফুলপবি ফুলকবি লাগিব নেকি অঁ অঁ অঁ অঁ কি কয় ফুলকবি ফুলকবি দিম লাগিব অঁ সেইটো অঁ ভাল লাগিব ভাল লাগিব ফুলকবি ল'ব পাৰে মিলি যাব অঁ অঁ ফুলকবি আপুনি লৈ ল'ব পাৰে পাঁচ ছয় কেজিমান পাঁচ ছয় কেজি ফুলকবি ভাল পাব একদম লোকেল মোৰ নিজৰ বাৰীৰ খেতি আপুনি একদম চিন্তাই কৰিব নালাগে বন্ধাটো মোৰ বাৰীৰপৰা নাহিব আপোনাৰ বেলেগৰ এইটো চালানী হয় কিন্তু ফুলকবিটো মোৰ পাব তাৰ মানে ফুলকবিৰহে খেতি কৰিছোঁ মই তাৰমানে বন্ধাকবিটো হোৱাগৈ নাই অঁ লোকেল পাব একদম তাৰ পিছত অঁ লোকাল ফুলকবিটো পাই যাব আপুনি তাৰ পিছত গেলামালৰ দোকান বেলেগত কৰিছেনে মোৰ ইয়াতে লৈ ল'ব পিঁয়াজ ৰচুন এইবিলাক পাই যাব অঁ গেলামালো আছে মচলা আপোনাৰ আলু আৰু আপোনাৰ তাতে গোটেই এভিথিং বস্তু পাই যাব বিয়াৰ বস্তু যদি কয় মই চব একেটা ৰেটতে চাই দিম অঁ নল'ব আলুগুটি এতিয়া নতুন আহিছে আপোনাৰ একদম মজা অঁ একদম ধুনীয়া নতুন একদম ধুনীয়া মাল আহিছে একদম ফ্ৰেছ মাল আপোনাৰ ন একদম পূৰা আপুনি ক'ব নালাগে একদম এ ৱান কণ্ডিশ্যনৰ আপুনি পাই যাব একদম পিঁয়াজো একদম ধুনীয়া আহি আছে মই বেলেগতকৈ অলপ মই কিবা এটা আপোনাক চাই দিম চব বস্তু যেতিয়া নেকি মোৰপৰাই ল'ব আৰু কেঁচা চব্জি আৰু কিবা লাগিব নেকি এইটো আপোনাৰ কিবা দেখোন ঔটেঙা চঔটেঙা এইবিলাকো পাই যাব যদি টেঙা বনাম বুলি ভাবিছে অঁ আকৌ কি কয় মাছ যদি দিয়ে আপুনি মুৰিগণ্ডা বনাবলৈ দেখোন বেঙেনা চেঙেনাও দৰকাৰ হ'ব লাগে যদি মোক অঁ মোক মোক বাৰীৰপৰা পাই যাব এইখনত আছে আছে চল্লিছ টকা এই একদম আপুনি ক'ব নালাগে আৰু দেখিলে আপোনাৰ অঁ অঁ অঁ সেই আপোনাক দেখিলে নিওঁ নিওঁ লাগিব একদম বাৰীৰপৰা চিঙি আপোনাক দি দিমগৈ অঁ এইটো মই বেলেগক অঁ পাৰকাৰীয়ে দি আছো বাৰু আপোনাৰ পঞ্চাছ টকাকৈ মই চল্লিছ টকাকৈ আপোনাক ধৰি দিম অঁ চল্লিছ টকাকৈ ধৰি দিম আপুনি মাৰ্কেটত গোটেই য'তেই ঘূৰিলেও নাপায় আৰু সেইটো ৰেটত অঁ ৰেটটো ভাল অঁ অঁ একদম লোকেল পাব তাতে আপুনি ফ্ৰেছ মাল একো চিন্তা কৰিব নালাগে ফুলকবি আপোনাৰ পঞ্চাছ টকা মই কিবা এটা চাই দিম বাৰু আপুনি চিন্তা কৰিব নালাগে

অঁ এইবোৰ ঘপককেনে হোৱা অঁ ঘপককৈ হোৱা বস্তু যে হেৰি কৰি লওক আপুনি চাই ল'ব মোৰ ওচৰলৈ আহিব ধুনীয়াকণে ৰেট ভাও আপুনি শ্লিপখন ইয়াত বনাই দিম অঁ আহিব এদিন কি কয় ভালকৈ আপুনি এই গেলামালৰ দোকানৰ দি দিব তেতিয়া আৰু আমাৰ কেঁচা চব্জি শ্লিপখনো ভালকৈ দি দিব ৰেট ভওবিলাক চাই ল'ব তাৰ পিছত আমি গাড়ী এখনত একেলগতে পঠিয়াই দিবলৈ আমাৰো ভাল হ'ব আপোনাৰও ভাল হ'ব একেখন গাড়ীতে চব যাবগৈ নহয় জানো অঁ অঁ আৰু কি কয় আগতীয়াকৈ আহি এডভা্সত কিবা এটা দি থৈ যাব মানে আমাৰও কি কয় নিবই বুলি কমফৰ্ম হৈ থাকে অঁ তাৰ মানে কি হ'ল আমি এনেকৈ দিলে ক'লে মানে আমি যদি আপুনি বস্তুবিলাক নলয় তো আমি এনেই গাড়ী ভাড়া দি পেনে ঘূৰাই অনা হ'ব যে গাড়ীখন অঁ সেইটো গতিক'লৈ মানে এডভা্ঞ্চ এটা দি থৈ দিলে ক'লে আমাৰো ভাল হয় কি কৰে তাৰ মানে বেপাৰৰ ক্ষেত্ৰত তাৰ মানে নিব বুলি চিঅ'ৰ হৈ থাকে বস্তুটো অঁ সেইকাৰণে মানে এডভাঞ্চটো পালে অকণমান ভাল হয় আপুনি কোনোবা এদিনাখন পায় যদি আহি যওক ইয়াত কোন দিনাখন পাৰে অঁ কি কয় আজি নহয় অঁ আপুনিও কি কয় বিয়া চিয়া মাতি লওক আৰু এটা সপ্তাহ আছে আপোনাৰ বিয়ালৈ অঁ সেইটো কাৰণে মানে কি কয় আহি কোনোবাই দিনাখন আৰু দেওবাৰে মানে গুচি আহক আপুনি নহ'লে আজি সোমবাৰ হৈছে নহ'লে দেওবাৰে অঁ তেতিয়া আপোনাৰো কি কয় মঙ্গলবাৰে বস্তুটো পঠিয়াব লাগিব হয় নাই তেতিয়া অঁ অঁ দেওবাৰ দিনাখন আহিলে ভাল হ'ব আহি পানাই আপুনি কি কয় মোক কিবা এটা এডভা্ঞ্চ দি থৈ যাব আৰু বাকীখিনি তাৰ মানে আপোনাৰ গেলামালৰ হওক আৰু কি কয় আপোনাৰ কেঁচা চব্জি এইখনৰ শ্লিপখন বনাই দিম আৰু কি কি হয় আপোনাক গোটেইখিনি জনাই দিম আৰু খোৱা বোৱা কৰিলে এডভাঞ্চটো শ্লিপত কিমান ওলায় আৰু এতিয়া আপুনি কিমান কিমান লয় কিবা এটা দি যাব আৰু তাত আমি পেলাওঁতে বাকীখিনি আপুনি ক্লিয়াৰ কৰি দিব যেতিয়া পেলামগৈ নহয় আপোনাৰ যদি আছে একো অসুবিধা নাই তেতিয়া আপুনি লৈ আহিব পাৰিব নহ'লে আমি ইয়াত যোগাৰ কৰি দিম

অঁ অঁ অঁ মানে মই এইখন কেঁচা চব্জিখনৰ এনেই বনাই দিলোঁ আপোনাৰ গেলামালৰ বনোৱা নাই বাৰু অঁ আমাৰ ইয়াত আকৌ কি কয় আপোনাৰ তাৰ মানে এনেকৈ কথা পাতি থাকিলে বোলে হেৰি হয় নহয় তাৰ মানে বস্তুবোৰ মনত পেলাই থাকিবলগীয়া হয় যে এতিয়া আপোনাৰ অঁ ধনিয়া চনিয়াবোৰো লাগিব আপুনি দেখিলে কৈ দিব যে এইকেইটা এইকেইটা বস্তু মোক লাগিব আমি ৰেটটোহে কথা আপুনি কৈছোঁ আপোনাক এতিয়া বোলে বন্ধাকবি কেজি বোলে আপোনাৰ এই পঞ্চাছ টকা কিছুমানে চল্লিছ টকা আপুনি আহে আহিব ধুনীয়াকেনে কি কয় বস্তুবিলাক চাই ল'ব চাই লোৱাৰ পিছত আৰু কি কয় আমুকটো অমুকটো বস্তু দি দিব এনেকৈ কৈ দিলেই হৈ গ'ল আৰু আপোনাৰ মানুহ কিমান হয় এতিয়া বাৰু সেইটো ওপৰতহে আপুনি বজাৰখন কৰিব

অঁ অঁ অঁ অঁ ঠিক আছে বাৰু কি কয় আপুনি আহি যাব অঁ অঁ আপুনি লোকচান হোৱাকেনো কেলৈ নিব লাগিছে আপুনি চাই মেলি ধনীয়াকৈ ল'ব খোৱা বোৱা কৰিলে অঁ দেৰি হৈ গৈছে অঁ গম এই আপুনি তেতিয়াহ'লে দেওবাৰে দেওবাৰে আহি যাব আপুনি দেওবাৰে আহি পেনাই আপুনি শ্লিপখন ধুনীয়াকৈ দি দিব আপুনি লিখি আনিব কি কি লাগে আৰু আমি আমি বস্তু পঠিয়াই দিম তেনেকৈ

ঠিক আছে অঁ দেওবাৰে আহি গুচি আহিব আপুনি হ'ব হ'ব মই এতিয়া হেৰি কাষ্টমাৰ আহি আছে ৰাখিছোঁ আপুনি দেওবাৰে গুচি আহিব ঠিক আছে অঁ ঠিক আছে আহি যাব নাম্বাৰ এইটোৱে আপোনাৰভাগৰ আকৌ ফোন কৰিবলৈ হ'লে অঁ ঠিক আছে মই অঁ ঠিক আছে মই ফোন কৰিম বাৰু আপোনালৈ দেই ৰাখিছোঁ দিয়ক